কৃষিৰ বাবে চৰকাৰে পি এম কিষাণ পি এম কিষাণৰ ফালৰ পৰা ছ বছৰেকত ছহেজাৰ টকা ঋণ দিছে এই ঋণ ঘূৰাব নালাগে খেত্ খেতি কৰি খেতিয়কসকলৰ কাৰণে এইটো ৰেহাই দিছে দ্বিতীয়তে খেতি খেতিৰ কাৰণে বেচৰকাৰী বেংক বেংকবিলাকেও ঋণ দিয়ে চল্লিছ হেজাৰ টকা কে চি চি নামত সেই কে চি চি টকাটোত ইণ্টাৰেষ্টটো নলয় মূলটো ঘূৰাই দিলেও হয় সেইটো এটা ৰেহাই দিছে দ্ৱিতী দ্বিতীয়তে চৰ চৰকাৰে এই কৃষিৰ কাৰণে কী কীটনাশক দ্ৰব্য কিনিবৰ কাৰণে সেইটো এটা ছহেজাৰ টকা ভিতৰতে ৰেহাই দিয়ে কিনিব পাৰে আৰু নানা ধৰণৰ অৰ শস্য আনিব পাৰে ধানৰ বীজ উৎপাদন হ'বৰ কাৰণে চৰকাৰে ধা চৰকাৰে চৰকাৰৰ ফালৰ পৰা ধানো দিয়ে আৰু ঋণৰ বিষয়ে ক'বলৈ গ'লে কে চি চি নামত যিবিলাক লোণ দিয়ে সেই লোণৰ ইণ্টাৰেষ্টটো একেবাৰে কম খেতিয়কসকলে ল'ব পাৰে খেতিয়কসকলৰ সুবিধাৰ্থে চৰকাৰে এইটো এই ঋণটো দিছে আৰু চৰকাৰে জনজাতি এই জাতি জনজাতিবিলাকক ট্ৰেক্টৰ ল'বৰ কাৰণে ঋণ দিয়ে সেই সেই ট্ৰেক্টৰ লৈ কৃষকসকলে খেতি কৰিব পাৰে আৰু সেই ঋণ মানে ইণ্টাৰেষ্টত বেছি দিব নেলাগে বহুত ৰেহাই দিয়ে ছাবছিডি ৰেহাই দিয়ে সেইফালৰ পৰাই চৰকাৰৰ ফালৰ পৰা লাভৱান হৈছে বুলি আমি ক'ব পাৰোঁ খেতিয়কসকল